আমাৰ ইয়ালৈ অলপ দিনত এতিয়া দুমাহমান হৈছে ডক্টৰ এজন আহিছিলে গৰু ডক্টৰ গৰু ডক্টৰ আহি গৰু চালেহি চাই কৰি কেনেকৈ ৰাখিছা কি কৰিছা তেনেধৰণে ক'লে ঘাঁহ পানী দানা কেনেকৈ দিছা খুৱাইছা খোৱা বোৱাটো কেনেকৈ হৈছে বুলি সুধিলে তাৰ কাৰণে বাৰু ডাক্টৰজনক আমি ভালেই পালোঁ বহুতখিনি কথা ক'লেও গৰুৰ বিষয় লৈ ছাগলীৰ বিষয় লৈ সেইখিনি কথা আমি বাৰু মনত ৰাখি লৈছোঁ ৰাখি এতিয়া আমি গৰুক তিনি ঘাঁহ খুৱাব লাগে দানা খুৱাব লাগে পানী খুৱাব লাগে দুবেলা পানী দিব লাগে আৰু ঘাঁহটোও দিনটো দিয়েই থাকিব লাগে বাৰু তেনেধৰণে ক'লোঁ আৰু কোৱা কাৰণতে আৰু কেনেকৈ ৰাখিব লাগে পৰিচালনা কৰি সেইটো ক'লে এতিয়া গোহালিত আমি ৰাখিছোঁ গোঁহালিত বেৰা দি ল'ব লাগে চাফ চিকুণ কৰি সদায় থাকিব লাগে চাফ চাফাকৈ থাকিব লাগে তেনেধৰণে তেতিয়া বহুতখিনি গৰুলৈও ভাল বেমাৰ ব্যাধি ওচৰ নাচাপে তেনেধৰণে ডক্তৰজনে ক'লে আমি বৰ ভাল পালোঁ ডক্তৰজনক কিছুমান যদি কথা পাহৰি গৈছিলোঁ সেইখিনি আমাৰ মনলৈ আহিছে আদি আৰু সুধিলে কিমান দৰৱ কিমান খৰচ হয় আপোনালোকৰ গৰুৰ লগত আমাৰ গৰুৰ লগত খৰচ হয় এনেকৈ দুহেজাৰমান টকা খৰচ হয় আৰু দানাই পানীয়ে বেজিয়ে চেজিয়ে মাৰোঁতে এই কম পৰিমাণেই কৈছোঁ আৰু যেনিবা কম এই সিমানটো খৰচ কৰিব লাগে মাহে দেনাই চেনাই এনেকৈ বেজি চেজি দিয়া ভালধৰণে কিবা ভিটামিন চিটামান খোৱা আদি ভিটামিন চিটামিন যদি খুৱাওঁ ভালধৰণে এজনী গৰু গাই গৰুজনী যদি আমি ভালধৰণে আপদাল কৰোঁ ধুনী যদি দেনা দিওঁ টাইমে টাইমে পানী দিওঁ আৰু আমিও তাত যদি ভিটামিন এটা খুৱাওঁ আমাৰ এক লিটাৰ গাখীৰ ওলায় এক লিটাৰ ওলোৱা গাইজনীক দুই লিটাৰ আঢ়ৈ লিটাৰ তেনেকুৱা নিচিনাকৈ গাখীৰ ওলায় আমি সেইখিনি গাখীৰ বিকি কৰি আমি এক লিটাৰ গাখীৰ ঘৰত খাই আধা এক লিটাৰ আমি বিকিব পাৰোঁ বিকি কৰি এনেকৈ কিছুমান গৰুলৈকে কিবা খৰচ পাতি গোটাব পাৰোঁ এনেধৰণে আমি চিকিৎসা লৈছোঁ আৰু আমাৰ চিকিৎসামতে ডক্তৰজনে কোৱা মতে হৈছেও আৰু সুধিলে কিমান খৰচ হয় টকা পইচা আমি আৰু ক'লোঁ আৰু এতিয়া মাহেকত তেতিয়া আমি ভিটামিন চিটামিন খুৱালে মানে মাহেকত আমাৰ দুহেজাৰ কম পৰিমাণে দুহেজাৰ টকা লাগে এতিয়া যদি মাহে প্ৰতিয়ে তেনেধৰণে আপদাল কৰি থাকোঁ খুৱাই থাকোঁ আমি বহুতখিনি এনেকৈ গাখীৰতো বিকি কৰিও ঘৰত খাই বিকি কৰিও আমি দুটকা পইচা ঘটিব পাৰোঁ এই ইমানতে মই সামৰিলোঁ